হেল্ল' ছাৰ মই আপোনাৰ নাম্বাৰটো মোৰ বন্ধু এজনৰপৰা পাইছিলোঁ মই শুনিছোঁ আপুনি আমাৰ এই ওচৰত থকা এই মাই ফিটনেছ আপৰ জিম ট্ৰেইনাৰ বুলি মানে মই মানে নতুনকৈ জিমত এডমিশ্যন ল'ব বিচাৰিছিলোঁ আৰু মানে মোৰ কিছুমান গ'ল আছিলে মানে মই ক'ব বিচাৰোঁ আপোনাক মানে মোৰ মানে কি মই বহুত বেছি ক্ষীণ হয় মানুহজন আৰু মোৰ বয়স অনুযায়ী মানে বডি ৱেইটটো নাই মিলা তো মই অলপমান মানে ৱেইট গেইন কৰিব বিচাৰি আছোঁ তো তাৰ কাৰণে এডমিশ্যন প্ৰচেছটো ফাৰ্ষ্টতে মোক জনাই দিব নেকি কেনেকুৱা কি প্ৰচেছ আছে হয় হয়

অঁ হয় হয়

মোৰ এতিয়া ছিক্সটি আছে মোৰ বয়স ত্ৰিছ আৰু মোৰ হাইট হাইটটো হৈছে ফাইভ পইণ্ট ফ'ৰ

হয় হয়

আচ্ছা আচ্ছা আৰু মই মই এটা কথা সুধিব বিচাৰোঁ যেতিয়া মই এডমিশ্যন কৰিম তেতিয়া মই আপোনালোকক মোৰ ফালৰপৰা কিবা তথ্য যেনেকুৱা মোৰ কিবা প্ৰমাণপত্ৰ বা ডকুমেণ্টছ আইডেণ্টি প্ৰুফ কিবা তেনেকুৱা দিব লাগিব নেকি আচ্ছা আচ্ছা আৰু মই আচ্ছা আচ্ছা ঠিক ঠিক ঠিক ঠিক আছে আৰু মই জানিব বিচাৰিম যে এই মই যেতিয়া মোৰ ট্ৰেইনিং ষ্টাৰ্ট কৰিম তো ট্ৰেইনিং ষ্টাৰ্ট কৰোঁতে আপুনি মোক কোনটো টাইমত ট্ৰেইনিং দিবৰ কাৰণে আপুনি ৰেডি থাকিব আৰু সপ্তাহত মানে কিমান দিন মোক এই প্ৰথম দুমাহ বা তিনিমাহ প্ৰথম দুমাহ তিনিমাহত মানে সপ্তাহত কিমান দিনকৈ আপুনি মোক ট্ৰেইনিং কৰাব মানে আচ্ছা আচ্ছা

হয় হয় হয় আচ্ছা আচ্ছা

হয় হয় হয় হয় হয় আৰু মই এটা বস্তু জানিব বিচাৰিম আপোনালোকৰ জিমত মানে এই যিবিলাক আপোনালোকৰ ক্লাইণ্ট থাকে বা আমাৰ দৰে যিবিলাক মেম্বাৰ থাকে তেওঁলোকৰ কাৰণে এক্সাৰচাইজৰ বাহিৰে আৰু কেনেকুৱা ধৰণৰ সা সুবিধা আছে যেনেকুৱা কিছুমান জিমত জিমৰ লগতে কেফেটেৰিয়া থাকে বা জুচ চুজৰ ব্যৱস্থা থাকে যিবিলাক আমি তাতেই কিনি কিনে খাব পাৰোঁ এক্সাৰচাইজৰ পিছত বা ভাল ধৰণৰ বাথৰুম আপোনাৰ লকাৰ চকাৰ তেনেকুৱা কিবা ব্যৱস্থাবিলাক আছেনে নাই আপোনালোকৰ জিমত

আচ্ছা আচ্ছা হয় হয়

হয় হয় হয়

অঁ হয় আপোনালোকৰ জিমত যেনেকুৱা মানে মই বিচাৰোঁ যে মই এসপ্তাহ ৱেইট ট্ৰেইনিং কৰিলোঁ তাৰপিছত মোৰ ৱেইটটো বাঢ়িছে বাঢ়া নাই তাত মানে ওজন মোৰ নিজৰ বডীৰ মানে দেহৰ ওজনটো জোখাৰ কাৰণে ব্যৱস্থা কিবা আছেনে বাৰু

আৰু মই আৰু এটা কথা জানিব পাৰিম বিচাৰিম যে মই যোনদিনাখন এডমিশ্যন ল'ম তাৰপিছত মোৰ যেতিয়া নেক্সট এটা মাহ সম্পূৰ্ণ হ'ব তেই তো এটা মাহ সম্পূৰ্ণ হোৱাৰ পিছত মানে মই কিমান দিনৰ ভিতৰত মোৰ মাহিলী ফিজটো মই আপোনালোকক জমা দিব লাগিব ঠিক আছে বাৰু মই যিমানখিনি জানিব লগা আছিল আপোনালোকৰ জিমটোৰ বিষয়ে বা মোৰ ট্ৰেইনিঙৰ মানে প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব সেই বিষয়ে মোৰ জানিব লগাখিনি মই গোটেইখিনি আপোনাৰপৰা পালোঁ আৰু আপুনি মোক ইমানখিনি তথ্য আৰু দিয়াৰ বাবে ধন্যবাদ আৰু মই আশা কৰোঁ আপুনি মোক অহাটো সময়ত ভালদৰে ট্ৰেইনিং কৰাব বুলি থেংক ইউ ঠিক আছে ঠিক আছে শুভৰাত্ৰি